অসমীয়া মাধ্যলয় অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ উন্নতিৰ বাবে আমাৰতো পৰামৰ্শ দিলে জানো ল'ব কোনোবাই কিন্তু পৰামৰ্শ দিবলৈ ঢেৰ পৰামৰ্শ আছে

আজিকালি আপোনাৰ চৰকাৰী যিখিনি শিক্ষক শিক্ষয়িত্ৰী তেখেতলোকৰ শিক্ষাগত অৰ্হতাটো চৰকাৰে যিটো বান্ধি দিছে সেইখিনিতো যথেষ্টখিনি ভালেই দিছে যিটো আমি প্ৰাইভেট স্কুলত দেখি নাপাওঁ প্ৰাইভেট স্কুলত ধৰক কোনোবা গ্ৰেজুৱেটো কোনোবাই চাকৰি কৰিব পাৰে আজিকালি বা কোনোবাই মাষ্টাৰ ডিগ্রী কৰিও চাকৰি কৰে কিন্তু চৰকাৰৰ ক্ষেত্ৰত চাবলৈ গ'লে সেইখিনিতো নহয় বি এল এড ডি এল এড দিয়ে বা কিবাকিবিতো ঢেৰ বিচাৰে আজিকালি চৰকাৰে গতিকেলে সেইখিনিতো শিক্ষিত মানুহ শিক্ষিত শিক্ষক বুলিয়ে ভাবোঁ আমি শিক্ষক শিক্ষয়িত্ৰী বুলিয়ে ভাবোঁ তথাপিতো আমাৰ ল'ৰা ছোৱালীবিলাক চৰকাৰী স্কুলত গৈ পিনে এডমিশ্যন নলয় আমি অভিভাৱকবিলাকেও নিদিওঁ বাৰু তাত আমাৰ আমাৰ ভুল আছে কিন্তু তাতকৈ আগতে আমাতকৈ আগত আৰু কিছুমানৰ ভুল আছে সেই ভুলখিনি তেওঁলোকে শুধৰালে মানে আমাৰ সেই আমি শুধৰাব পাৰিম কাৰণ ধৰক আজি যিখিনি শিক্ষক শিক্ষয়ত্ৰীয়ে আপোনাৰ নিজৰ স্কুলখনত চাকৰি কৰে তাততো নিজৰ ল'ৰা ছোৱালী কেতিয়াও নপঢ়ায় তেওঁলোকক নি পিনে ক'ৰবাৰ প্ৰাইভেট স্কুল এখনত দিবগৈ তাত টকা পইচা দি পঢ়ায় এটা উচ্চ শিক্ষা পাব বুলি সেইটো তেওঁলোকেতো নিজেও উচ্চ শিক্ষা এটা দিব পাৰে কাৰণতো তেওঁলোক যথেষ্টখিনি শিক্ষিত ন কাৰণ চৰকাৰেতো আৰু এই হাই ছেকেণ্ডেৰী পাছ কৰা গ্ৰেজুৱেশ্যন কৰা ল'ৰা এজনটো ভৰ্তি নকৰে ন ত' গতিকেলৈ ভাবোঁ মানে চৰকাৰী স্কুলতটো সেইখিনি যদি শিক্ষক শিক্ষয়ত্ৰী আছে তেতিয়াহ'লেতো যে তেখেতলোকৰ স্কুলৰ ল'ৰা ছোৱালী কম সেইটো কাৰণে পৰামৰ্শ কিছুমান দিবলৈ যাওঁ মানে ধৰক তেখেতলোকে প্ৰথমে নিজৰ ল'ৰা ছোৱালীক নিজৰ ল'ৰা ছোৱালীখিনিক অভিভাৱকে নিজৰ স্কুলখনত পঢ়াওক তাৰপিছত বাকী ল'ৰা ছোৱালীখিনি তেতিয়া মানে আমি আমাৰ নিচিনা গাৰ্জেনবিলাকে আমি পঢ়াবলৈ চেষ্টা কৰিব পাৰিম মানে কাৰণ আমি তেতিয়া চকুৰে দেখি পাম যে তেওঁলোকে নিজে পঢ়াইছে তেওঁলোকে যদি নিজে নপঢ়ায় তেতিয়াহ'লে আমিনো কেনেকৈ অনুপ্ৰাণিত হ'ম যে আমাৰ ল'ৰা ছোৱালী গৈ পিনে তাত উচ্চ শিক্ষা পাব বুলি আমিতো ভাবিম যে চৰকাৰী স্কুলত গ'লে ল'ৰা ছোৱালীয়ে ভাল শিক্ষা নাপাব বুলিয়েইতো ভাবিম সেইটো কাৰণে ধৰক তেখেতলোকে নিজে নপঢ়াই যেতিয়া আমিও নপঢ়াওঁ সেইটো মানে আমাৰ মনত এটা ভুল ধাৰণা নে শুদ্ধ ধাৰণা নজানো আৰু এইটো এটা ধাৰণা আমাৰ মনত সোমাই আছে পৰামৰ্শ দিম পৰামৰ্শ মানে আপোনাৰ ধৰক আজিকালি চৰকাৰী স্কুলখিনি হৈছে আপোনাৰ যথেষ্টখিনি চৰকাৰে কৰিছে যিমানখিনি হেৰি কৰিব লাগে আৰু তাত মানে পৰামৰ্শ আপোনাৰ এই আজিকালি স্কুল মাষ্টৰবিলাকক বা শিক্ষয়ত্ৰীসকলক আৰু কিছুমান মানে নিয়ম নিয়মটোতো চৰকাৰে অনিবাৰ্য কৰিয়ে দিছে তথাপিতো সেইখিনি মানি নলয় আমাৰ দৃষ্টিত কিছুমান আমি তেনেকুৱা শিক্ষক শিক্ষয়ত্ৰীক লগ পাইছোঁ দেখিছোঁ সময়মতে ধৰক কিছুমান কাম নকৰে নাহে যিটো শিক্ষা দিব লাগে সেইখিনি শিক্ষা নিদিয়ে গাফিলতি কৰে আৰু সেই গাফিলতিটো হ'ব নালাগে চৰকাৰে আজি ধৰক স্কুল এখন আছে আমাৰ ইয়াতে ওচৰতে স্থানীয় স্কুল আছে নাম নকওঁ এতিয়া স্কুলখনৰ একদম মেজৰিটী আপোনাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ নহয় ত' তেনেকুৱাবিলাক স্কুল ধৰক মোৰ ফালৰ পৰা মানে তেনেকুৱাবিলাক শিক্ষয়ত্ৰী শিক্ষয়ত্ৰীক মানে এটা হেৰি কৰিব লাগে পানিছ কৰিব লাগে যে আপোনালোকক মানে এনেকুৱা নহ'লে মানে আপোনালোকৰ এইটো হ'ব এইটো এইটো হ'ব দৰমহা কাটিব লাগে কিবাকিবি কৰিব লাগে তেতিয়ালৈকে তেতিয়া তেওঁলোকে গুৰুত্ব দিব কাৰণ আজি যদি এশটা ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে তাৰ ভিতৰত যদি বিশটাই পাছ কৰে বাকী আশীটাই ফে'ল কৰে ত' তেনেকুৱা স্কুল এখনতে আপোনাৰ বিশজন চৰকাৰী শিক্ষক শিক্ষয়ত্ৰী থাকি কি লাভ হ'ব বিশজনক ত' নাই নাই ক'লেও পঞ্চাছ হাজাৰকে হ'লেও এক কোটি দহ লাখ টকা বা কিবা এটা ধৰক আপোনাৰ দৰমহা চৰকাৰৰ ফালৰ পৰা গৈ আছে ন তাত যদি আপোনাৰ উত্তীৰ্ণৰ হাৰেই নাই ত' তেনেকুৱাবিলাক শিক্ষক শিক্ষয়ত্ৰীক এটা পানিছ কৰিব লাগে যে তহঁতি যদি এইটো কৰিব নোৱাৰ তেতিয়াহ'লে তহঁতক পাঁচমাহৰ কাৰণে ছাছপেণ্ড কৰি দিম ছয়মাহৰ কাৰণে ছাছপেণ্ড কৰি দিম তেনেকুৱা কৰিব লাগে তহঁতক মানে নাই নাই ক'লেও এইট্টি পাৰচেনটেজ এইট্টি পাৰচেণ্ট ল'ৰা ছোৱালী পাছ কৰা তেখেতলোকে শিক্ষাটো দিব লাগিব ন তেনেকৈ আৰু তেনে ধৰণৰ মানে অকণমান অলপ হেৰি এটা ৰাখিব লাগে সতৰ্কটো হ'ব লাগিব তেখেতলোকে কাৰণ সেইটো আচলতে চৰকাৰে গাফিলতি কৰিছে বুলি মই ক'ম আজি কাৰণ চৰকাৰেতো সেইখন স্কুলৰ তথ্য পাইছে নোপোৱা নহয় তেনেকুৱা অসমত বহুত স্কুল আছে যিকেইখন স্কুলত আপোনাৰ মানে বছৰেকত দেখোঁ উত্তীৰ্ণৰ হাৰ একেবাৰেই নগন্য কোনোবা এবছৰতো আপোনাৰ জিৰ' থাকে কোনোবা এবছৰ টেন পাৰ্চেণ্ট থাকে কোনোবা এবছৰ ফাইভ পাৰ্চেণ্ট থাকে ত' তেনেকুৱাবিলাক স্কুলত আজি বিশজন পঁচিছজন একদম উচ্চ শিক্ষিত শিক্ষক শিক্ষয়ত্ৰী ৰাখি কি লাভ হ'ব ত' গতিকেলৈ তেখেতলোকক আপোনালোকে মানে চৰকাৰে মানে আপোনালোকে মানে চৰকাৰে কৰিব লাগিব এইটো বা বেলেগে কৰিব নোৱাৰে চৰকাৰে পানিছ কৰিব লাগিব তেখেতলোকক আজি আকৌ চৰকাৰে তেখেতলোকক সুবিধাৰ ওপৰত সুবিধা দিয়ে ইমানখিনি যদি সুবিধা দিয়েই দিও যদি আজি যদি ৰিজাল্ট আপোনাৰ যদি জিৰ' হয় বা টেন পাৰ্চেণ্ট ফাইভ পাৰ্চেণ্ট হয় তেতিয়াহ'লে তেনেকুৱা শিক্ষক শিক্ষয়ত্ৰী থকাতকৈ নথকাই ভাল মানে আৰু মানুহে অভিয়াচলি আমাৰ গাৰ্জেনে আপোনাৰ প্ৰায়ভেট স্কুলত পঢ়াব কাৰণ প্ৰাইভেট স্কুলৰ ৰিজাল্ট ভাল হৈছে ন আমাৰ আজি চৰকাৰী স্কুলৰ ৰিজাল্ট বেয়া ত' প্ৰাইভেট স্কুলৰ ৰিজাল্ট ভাল ত' মানুহেতো গাৰ্জেনেতো চৰকাৰী স্কুল বাদ দি পিনে প্ৰায়ভেট স্কুলতে পঢ়াব ভাতৰ লোভ দি পিনে চৰকাৰী স্কুলত আপোনাৰ ভাতৰ লোভ দি পিনে ল'ৰা ছোৱালী বঢ়াব নোৱাৰে পাৰিব কোনখিনি পাৰিব যিখিনি আপোনাৰ একেবাৰে দৰিদ্ৰ সীমাৰেখাৰ ল'ৰা ছোৱালী সেইখিনি ভাতৰ লোভত যাব পাৰে কিন্তু মানে সেইখিনি আপোনাৰ যথেষ্ট নহয় গতিকেলৈ মানে চৰকাৰী স্কুলত আপোনাৰ পৰামৰ্শ দিবলৈ হ'লে মানে ধৰক যদি পা সিহঁতৰ ৰিজাল্টৰ ফলাফল মানে যদি পৰীক্ষাৰ ফলাফল যদি আপোনাৰ পাৰ্চেণ্টেজত যদি জিৰ' আহে বা ফাইভ পাৰ্চেণ্ট টেন পাৰ্চেণ্ট আহে তেনেকুৱা স্কুলৰ শিক্ষক শিক্ষয়ত্ৰীক বা প্ৰধান শিক্ষক শিক্ষয়ত্ৰীক এটা পানিছ কৰিব লাগে এটা শাস্তি দিব লাগে যে তোমালোকৰ তোমালোকৰ যদি এইবছৰ যদি তোমালোকে যদি এশটাৰ ভিতৰত যদি আশীটা পাছ কৰাব নোৱাৰা তেতিয়াহ'লে তোমালোকৰ গোটেই ষ্টাফৰ আজি পাঁচ ছয়মাহৰ দৰমহা হেৰি কৰিব লাগিব কৰ্তন কৰিব লাগিব তেতিয়ালৈকে তেতিয়া তেনেকুৱা এটা যদি নিয়ম বান্ধি দিয়ে তেতিয়াতো তেখেতলোকে একদম হানড্ৰেড পাৰ্চেণ্টো টাইম দিব তেতিয়া সেই ল'ৰা ছোৱালীখিনিৰ ওপৰত ৰিজাল্ট ভাল কৰিবলৈ গতিকেলৈ তেনেকৈ হ'লে মানে আপোনাৰ ৰিজাল্টটো ভাল হ'ব তাৰপৰা গাৰ্জেনে চৰকাৰী স্কুলত এডমিশ্যনো দিব ল'ৰা ছোৱালী পঢ়াব মই ভাবোঁ আৰু সেইটো সেইটোৱে মোৰ ফালৰ পৰা পৰামৰ্শ